হেল্ল' গীতিমণি কি কৰিছা মই এনেই আছোঁ খবৰ ভালনে মোৰ ভালেই বিহু আহি আছে নহয় কি কি পিঠা বনাইছা অঁ শুনা আকৌ মই শুনা আকৌ মই যে জোনবিৰি পিঠা বনাব নাজানো মোলে বনাই থ'বা দেই মই কি আছে অঁ অঁ যাম দেই মোলৈ থৈ দিবা বেছি নহয় বিছটামান থৈ দিলে হৈ যাব অঁ অঁ বহুত ভাল লাগে খাই অঁ মই কি কি বনাইছোঁ যাম বিহুৰ পিছদিনা যাম বিহুৰ দিনা নাযাওঁ মানে আমাৰ ঘৰত আলহী থাকিব নহ্ ক'ত যাব পাৰিমনো অঁ মই কি কি বনাইছোঁ এই মায়ে পিঠাগুড়ি খুন্দি আনি থৈছে তাৰপিছত মই তিলপিঠা বনাই থৈছোঁ আৰু সেইটো হেৰি কি আছিলে এইটো নাৰিকল লাডু এইকেইটা বনাই থৈছোঁ না নাজানো মই বনাবলৈ কাপোৰ এই মেখেলা চাদৰ লৈ থৈছোঁ আৰু বেলেগ নাই লোৱা একো তুমি কি ল'লা অঁ আমাৰ আমাৰ গাঁৱত বিহু নাচিব আহিবা আকৌ অঁ ৰাতি বিহু হ'ব নহয় আহিবা দেই অঁ অঁ ঠিক আছে হ'ব বিহুতে লগ পাম নহ'লে অঁ অঁ অঁ